অসমৰ সংস্কৃতিক গঢ় দিয়া আৰু মাতৃক সংস্কৃতিভাৱে বাবে চহকী কৰাত অসমৰ দুজন বিখ্যাত ব্যক্তিৰ নাম সদায় আগত থাকে এজন হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু আনজন হ'ল শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য শ্ৰীমন্ত মাধৱদেৱ তেওঁ অসমৰ সংস্কৃতিৰ আগুৱাই নিবৰ বাবেই লিখা পুস্তকসমূহ লিখা বহুতো কিতাপসমূহ ভাওনা নাটক ইত্যাদিয়ে অসমৰ সংস্কৃতিক দ্ৰুতগতিত আগবাঢ়িবলৈ বহু সহায় কৰিছে